আমি অসমবাসী ৰাইজে সৰ্বসাধাৰণতে খেতিয়ক মানুহে কি ৰুম আৰু কেতিয়া ৰুম নিজে জানি লোৱাটো ভাল

খেতি কৰিবলৈ হ'লে আমি এডৰা মাটি বহুত ভাল ধৰণে পৰিষ্কাৰ আৰু কহাই সমাই ল'ব লাগিব নহ'লে খেতিডৰাৰ একো লাভালাভ গুণটো নেপাম আজিৰ যুগত বৰ্তমান যুগত তাৰমানে ৰঞ্জিত ধান বুলি এবিধ ওলাইছে সেই ৰঞ্জিত ধানটো প্ৰথমে মাটিখিনি সমান কৰি এখিলা কলপাত পাৰি এখিলা নহয় বা কলপাতে হওক বা তিৰপালে হওক মাটি এখিনি দি ল'ব লাগিব প্ৰায় এক বেগেতমান ওখ কৰি মাটিখিনি দিয়াৰ ওপৰত অলপ গোবৰ মানে অৰ্গেনিক সাৰ কেঁচুসাৰ কেঁচুসাৰ দি ল'লেও বৰ বেছি বেয়া নহয় এই কেঁচুসাৰখিনি দিয়া পাছত ধানখিনি মাজে মাজে লুৰ এটা নিচিনা কৰি সৰু সৰুকৈ পাতল পাতলকৈ ছটিয়াই দিব লাগিব সেই ছটিয়াই দিলে এক কেজি ধানত প্ৰায় তিনি বিঘা মাটি আমি ৰুব পাৰোঁ গতিকে বহুত সুন্দৰ ধৰণে যাতে এটাও বাজ নহয় তেনেধৰণে আমি ধানখিনি আচলতে কঠীয়াখিনি কঠীয়া সেইখিনি কঠীয়া বুলি ক'ব হয় কঠীয়াখিনি সিঁচি ল'ব লাগিব সিঁচাৰ পাছত আমি ভাল ধৰণে প্ৰায় বাইছ দিনৰ মূৰত ৰুব পাৰোঁ আৰু সেইখিনি কঠীয়া আমি মুঠি পাতি বা আষি কৰি নিব নোৱাৰোঁ গতিকে এমুঠি এমুঠিকৈ এডাল ৰচিৰে সেতি বান্ধি যাওঁ এভাৰ বান্ধি যোৱাৰ পিছত আমি ভাৰ পাচি বুলি কওঁ ভাৰ পাচিত নিব লাগিব পথাৰলৈ আৰু এডাল এডালকৈ ৰুব লাগিব ৰোৱাৰ পাছত যেতিয়া ভাল ধৰণে সজাল ধৰিব তেতিয়া আমি সেই খেতিডৰা নিয়া নিয়নি কৰিব লাগিব নিয়নি কৰি এটোৱাৰ পাছত ইউৰিয়া ইউৰিয়া নহ'লেও অৰ্গেনিকৰ মানে গোবৰ সাৰ পচনসাৰ পচনসাৰ ছটিয়ালেও হয় আৰু ৰাসায়নিক সাৰ ছটিয়ালেও ডি এ' পি গুটি হ'বৰ কাৰণে আৰু গছডাল হ'বৰ কাৰণে ইউৰিয়া দিব লাগে তেতিয়া আমি উৎপাদনটো বহুত ভাল ধৰণে পাওঁ গতিকে তেনেধৰণে আমি যদি খেতি কৰো দুবাৰ দুবিঘামান কৰিলেই এঘৰ সাত আঠজন মানুহৰ এখন ঘৰ ভাল ধৰণে দুবছৰ খেতি হৈ যায় গতিকে সেইধৰণে যদি আমি অসমবাসী ৰাইজে খেতি কৰিবলৈ সকলোৱে সিদ্ধান্ত লওঁ তেতিয়াহ'লে এই অসমখন বহুত উন্নতিৰ পথত আগুৱাব সেইটো সিদ্ধান্ত সকলোৱে ল'ব লাগে বুলি মই ভাবোঁ